দাদা আপুনি ইয়াত কিমান বছৰৰ পৰা অলা উবেৰ চলি আছে আপোনাৰ ৰেটিংটো মানে কেনেকুৱা আছে মানে ভাল ন ৰেটিংটো আৰু জানে ন আজিকালি মানে মানুহে আপোনালোকৰ ৰেটিঙৰ ওপৰত ডিপেণ্ড কৰি পেলাই উবেৰবিলাক বুক কৰে ন আপোনালোকৰ যিমানেই ৰেটিংছবিলাক ভাল আহিব সিমানেই আপোনালোকৰ কাষ্টমাৰ বাঢ়িব ৰেটিঙে বহুত মেটাৰ কৰে এজন অলা উবেৰ ড্ৰাইভাৰ হিচাবে আপোনালোকক গতিকে আপুনি এক্সুৱেলী যিমান ভাল কাম কৰিব ন এজন মানুহে আপোনাক সিমানেই আপোনাক ভাল ৰেটিঙচ দিব সেই কামটোৰ ওপৰত গতিকে ৰেটিংটো অলপ ভালকে ৰাখিব অলপমান আৰু আপোনাৰ কোনোবা মানে কোনোৱা আছে নেকি এনেকুৱা মানে বন্ধু বৰ্গ যাৰ ৰেটিং বহুত ভাল হয় আগলৈও এনেকে আপোনালোকে ৰেটিংবিলাক ভাল কৰি ৰাখিব কাৰণ ৰেট ৰেটিংৰ ওপৰতে পুৰা ডিপেণ্ড কৰে আপুনি অনলাইন বস্তু এটা বুক কৰক বা কিবা গাড়ী জব চবতে আজিকালি ৰেটিং বা আপুনি মুভি এখন চাওক চবতে আপোনাৰ ৰেটিঙৰ দৰকাৰ হয় ৰেটিং চাইহে এখন মুভি চোৱা হয় ৰেটিং চাই কিবা এটা বস্তু অৰ্ডাৰ কৰা হয় ৰেটিং চাই আপোনালোকৰ অলা উবেৰত এজন গ্ৰাহকে আপোনাৰ আপোনাৰ লগত যাবলৈ কাৰণে আগবাঢ়ি আহে গতিকে ৰেটিঙটো বহুত ইম্পৰটেণ্ট কৰে